অঁ ক'ত আছা হয় নেকি এই ময়ো এনেই ৰহ্ এনেই আছোঁ চাহ খালি মই খালোঁ ৰহ্ এই আছোঁ ৰহ্ তোৰ আছে আছে অঁ এই অঁ তাকেতো তোক মই সেইটোৰ কাৰণে কিবা ক'লোঁ হয় এতিকে লাইব্ৰেৰী এটা যে খুলিব তাতে বাকী বাকীগিলাক কৈছেনে কোৱা নাই

এনেই মোৰ লগত কেইটামানক কৈছোঁ ৰহ্ কাখন হ'ব বুলি কৈছে আৰু চাৰি পাঁছজনমানে কিতাপ দিম বুলিও কৈছে আৰু আৰু সেই তাকেতো আমাৰ কমিটিখন বান্ধি ল'ব লাগে না ভালকৈ বান্ধি ল'ব লাগে আমাৰ কমিটিখন ছোৱালী পাঁছটা ল'ৰা পাঁছটা হ'লে ভাল হয় আৰু তাৰ পাছত আমাৰ কিতাপ যায় যায় যে সেই হিচাপে লিষ্টখন বনাব লাগে অঁ অঁ সেইলে আগতে সব ছিজিল লৈ থ'ব লাগিব নহ্ এই অঁ এই মিটিং চিটিং কৰি এইকেইদিনৰ ভিতৰতে কৰিম আৰু কাই কেইজনী দিব ইতিমধ্যে চাৰি পাঁচজনীক দিয়া ওলাইছে মানে আমাৰ কমিটিৰ বাহিৰৰ মানুহে মানে মই এনেই বাহিৰৰ মানুহখিনিক কথা পাতিছিলোঁ সিহঁতে সেইকেইটা দিম বুলি কৈছে কিন্তু আমি কেইখন কেইখন কিতাপ দি কেনে ধৰ কিবা কৰে সেই হিচাপত খুলিব লাগিব ল'ৰা ছোৱালীখিনি ভাল হ'ব আহি অঁ মানে এই আৰু গৰম বন্ধ আহি আছে নহ্ গৰম বন্ধত ধৰ এইয়া বাহিৰা কিতাপ পঢ়িব পাব গৰম বন্ধ আহি আছে তাৰ আগতে কৰিব পাৰিলে ভাল হয় অঁ এই কালি পৰহীতে বহি দিম দে তই লগতকেইটা তই ক মই লগতকেইটা মই কওঁ এনেকৈ হ'লে ভাল হ'ব আৰু আমাৰ যেনেকৈ ধৰি ল ওচৰতে এটা মিডিল প্লেছত মিটিংখন আৰম্ভ কৰিলোঁ মিটিংখন অঁ আৰু তাতে আৰু জ্যেষ্ঠ দুটামান মাতোঁ মই দিব পৰা জনা বুজা মানুহ অঁ এনেকৈ হ'লে ভাল হ'ব

অঁ এই তই জানা কিবাগিলাক জানা

অঁ অঁ হ'ব দে এই আজি কালি কালি একদম ক্লিয়াৰ হওক পৰহি বহি দিম দে অঁ দে অঁ অঁ অঁ